হেল্ল' অঁ অনিমা বাৰু গগৈ বাইদেউ হয়নে অঁ এইটো মই বিউটি ফুকনে কৈছিলোঁ এইটো ইলেক্ট্ৰিকেল দোকানত লাগিছেনে বাৰু অঁ মোক এই নেচানে ফ্ৰীজ এটাই লাগিছিলে হ'ব নেকি বাৰু এইবোৰ কিমান দামত বা কিমান দামৰ ভিতৰত আছে বাৰু চাগে অঁ কাইলৈ খোলা থাকিবনে দোকান

ঠিক আছে তেতিয়া মই বাৰু কাইলৈ গৈ আছোঁ অ হ'ব দিয়ক